হেল্ল' ভাইটি মই এটা স্মাৰ্ট টিভি অৰ্ডাৰ কৰিছিলোঁ স্মাৰ্ট টিভি টো কেতিয়ালৈ দিয়া হ'ব ক'ব পাৰিবানে স্মাৰ্ট টিভি টো কেতিয়ালৈ দিবা মোক ক'বাচোন আৰু ৱেবছাইটত মই গৈছিলোঁ ৱেবছাইটটো এতিয়ালৈ কোনো শ্ব' হোৱা নাই আপোনাক যিটো ৱেবছাইটৰ পৰা ট্ৰেকিং নম্বৰ দিছে ট্ৰেকিং নম্বৰটো লাগিব নেকি হয় মই আৰু ক'বচোন যে শ্বিপমেণ্টটোৰ ডেলিভাৰী সময়টো কেতিয়ালৈ আহি পাব কিমানটো সময়ত আহি পাব কোন দিনলৈ আহি পাব এইটো কথা মোক ক'বচোন তুমি ভালকৈ ক'বাচোন আপোনাক অৰ্ডাৰ নম্বৰটো লাগে নেকি লাগিলে মই দিব পাৰিম মই আপোনালোকৰ কোৰিয়াৰৰ ৱেবছাইটটোত গৈছিলোঁ ৱেবছাইটত গৈ সেইটো বস্তুটো ট্ৰেকিং কৰিছোঁ কিন্তু এতিয়া এতিয়ালৈ স্মাৰ্ট টিভি মই একো মানে আপডে'ট পোৱা নাই সেইকাৰণে আপোনাক ফোন কৰিছিলোঁ তুমি এতিয়া ক'ব পাৰিবানে তুমি সেইটো বস্তু কেতিয়ালৈ আহিব তুমি ক আৰু তোমাক ট্ৰেকিং নম্বৰটো লাগিলে মই দিব পাৰিম তুমি ট্ৰেকিং নম্বৰটো ল'ব পাৰা তাৰ লগতে কেতিয়ালৈ ডেলিভাৰী হ'ব কেতিয়ালৈ বস্তুটো আহি পাব সেইটো কথা মোক ধুনীয়াকৈ ক'বাচোন ঠিক আছে